বৰপেটা লাগিছেনি মানে মোৰ এখন বেগ হেৰাইছে ত' মই এনে এনেকৈ বৰপেটা যাই আছোঁ ত' মই মোৰ এতিয়া অলপ আধা ঘণ্টা হ'ল মোৰ মানি বেগ মান মানি বেগখন হেৰাইছে আপোনালোকে এতিয়া মানে মোক উলিয়াই দিব লাগে আৰু মই আপোনালোকক জনাইছোঁ মই বৰপেটা বাৰালিত এইখিনিমানত হেৰাইছে হয় হয় হয় মানে মই ৰিজাৰ্ভৰ আছিলে বৰপেটা পৰা আহি আছিলোঁ মই আহি থাকোতে মানে বাইক চলাই আহি আছিলোঁ ত' লগত অকলে আছিলোঁ হয় মানে তাৰপিছত বৰপেটা পৰা আহি থাকোতে বৰপেটা ৰিজাৰ্ভ পাৰ হৈ যিটো টাৰ্নিংটো আছিলে তাত মানে টাৰ্নিংটো লোৱাতে পৰিছে মই এই দছ মিনিট আগত গম পালোঁ আহি ৰিটাৰ্ণ হৈ আহি চালোঁ মোবাইলত পইচা আছিলে পাঁচ হাজাৰমান টকা মোৰে হয় মইতো চাৰিটামান বজাত হেৰাইছে ঠিক আছে